মই ভাবোঁ যিসকলে ছবি অঁকা অথবা পেইণ্টিঙৰ দৰে কলাসমূহ আৰম্ভ কৰাৰ বাবে উপযুক্ত বয়স হৈছে তেওঁলোকৰ যেতিয়াই মন যায় অথবা যেতিয়াই তেওঁলোকৰ ইচ্ছা যায় তেতিয়াই তেওঁলোকক শিকাব লাগে আৰু বয়স বেছি হৈ গ'লে মন বহাত কছ অসুবিধা হ'ব আৰু সেই গতিকে সৰুৰ পৰাই তেওঁলোকক ছবি অঁকা অথবা পেইণ্টিংৰ দৰে কলাসমূহ সৰুৰ পৰাই শিকাব লাগে তেতিয়া তেওঁলোকৰ পঢ়াতো মন বহিব আৰু পিছলৈ কোনোধৰণৰ তেনেকুৱা অসুবিধা সন্মুখীন নহ'ব আৰু এই কলাসমূহ বা পেইণ্টিং ছবি অঁকা এইবোৰ শিকাবলৈ মাক দেউতাকেও তেওঁলোকক সম্পূৰ্ণভাৱে সহযোগ কৰিব লাগিব আৰু পৰিয়ালবৰ্গও তেওঁলোকক সকলো ফালৰ পৰা সহযোগ কৰিব লাগিব তেতিয়াহে শিশুসকলে বা ল'ৰা ছোৱালী বিভিন্ন ধৰণে সকলো ফালৰ পৰা আগবাঢ়িব পাৰিব